অঁ এই নাহৰ পুখুৰী পিকনিকৰ কথা লৈ ফোন কৰিছিলোঁ অঁ অঁ নহয় তাতে বাৰু আমি গৈ আহিলোঁ

তাকে হেৰি আকৌ তাকে তাত মানে যোৱাৰ ক কথাটো আকৌ এবাৰ ভাবিছোঁ যাম বুলি অঁ অঁ জেগাডোখৰ ভাল দেই বিৰাট ধুনীয়া পৰিৱেশটো আৰু আপোনাৰ চাবলগীয়া জেগা আৰু মানে চায়ো বিৰাট ভাল লাগিলে তাকে আকৌ এবাৰ মানে যাবলৈ মন গৈছে তাত মানে কি আৰু আপোনাৰ হাঁ হাঁ অঁ অঁ তাকে ডেট এটা আকৌ ঠিক কৰিম অঁ অঁ বাকী এনেই ভাল নহয় তোমালোকৰ অঁ ভাল ভাল অঁ ঘৰত কেনেকুৱা মাহঁতৰ কেনেকুৱা ভাল অঁ খোৱা বোৱা কৰিলা অঁ কৰিলোঁ কৰিলোঁ কৰি মেলি ভাবিলোঁ ফোন এটা মাৰোছোন বোলো এই এনেই চাবলগীয়াতো তোমাৰ এতিয়া বগৰী গছ আছে তাত ধুনীয়াকৈ নৈ আছে আৰু যিখন মানে তোমাৰ যাওঁত একদম অঁ বাকী প্ৰাকৃতিক দৃশ্যবিলাকেই আৰু অঁ অঁ পিকনিক খালোঁ আৰু তাতে পাহাৰ এখনো আছে ওচৰতে অঁ সেয়াই আৰু চাবলগীয়া ধুনীয়া জেগাডোখৰ আমাৰ ফেমিলিখিনি গৈছিলোঁ তাৰপৰা লগতে আৰু ওচৰ চুবুৰীয়া এনেকৈ মিলি পিনি গৈছিলোঁ ফেমিলিৰ লগত অঁ আকৌ অঁ নহয় ভাত চাত বনাই খালোঁ অঁ ইয়াৰ পৰা এনেই যোগাৰ কৰি লৈ গৈছিলোঁ বাকীখিনি অঁ তাত আকৌ যা সব তোমাৰ মাংস চাংসবিলাক বনালোগৈ অঁ এ নহয় নহয় দূৰ হয় দেই অলপ দূৰ হয় অঁ খৰচ পাতি পৰিব অঁ ইয়াৰ পৰা তোমাৰ যাওঁতে ধৰা দুঘণ্টা লাগি যাব অঁ দুঘণ্টা সময় লাগিব অঁ এনেওতো ৰাতিপুৱাই ধৰা ওলাবতো নোৱাৰা নহ্ কুৱলী পৰি থাকে

এইবাৰ তোমাৰ যাম বুলি ভাবিছোঁ হেৰি এনেকৈ মই যাম আৰু ল'ৰাটো যাব ল'ৰাটোৰ লগৰ কোনোবা যাব অঁ তেনেকৈ মিলাই মেলি অঁ যাব যাব গাৰ্জেনবিলাক যাম আমি অঁ মানে কি এবাৰ দুভাগে খাব মানে গাৰ্জেনখিনিয়ে বেলেগকৈ খাব এহে ইহঁতে লগৰখিনিয়ে মিলি পিনে এটা ছাইডত খাব অঁ ভালে লাগিব অঁ ওলাবা অঁ গাড়ী ভাড়া তোমাৰ ইবাৰটো আমি যাওঁতে তোমাৰ হেৰি পৰিছিলে তোমাৰ গাড়ী বাছ বাছ অঁ গাড়ীতো বাছখন তোমাৰতো ইবাৰটো পোন্ পাঁচ হাজাৰ পৰিছিলে অঁ এতিয়া প্ৰতি বছৰে ধৰা বেলেগ বেলেগ হয় নহয়

আৰু খোৱা বোৱাটো এক্সট্ৰাকৈ তুলিবই লাগিব অকল গাড়ী ভাড়াটোতো গাড়ী ভাড়া নহয় আকৌ তুমি ধৰা গৈয়ে ডাইৰেক্টতোতো পিকনিকটো আৰম্ভ নহয় নহ্ তাৰ আগতো আমি ধুনীয়াকৈ চাহ তাহ অকণমান বা কফি চফি এনেকৈ খোৱা হয় অঁ তাৰ কাৰণে সেইটো আৰু তোলা হয় অঁ সেইটোৱে বাচন বৰ্তন নিব লাগিব আকৌ তোমাৰ এতিয়া খৰি ব্যৱহাৰ কৰিলে ধৰা খৰি নিব লাগিব যদি বোলে নহয় গেছ ব্যৱহাৰ কৰোঁ তাত তেতিয়া গেছ এনেকৈ মিলি পিনি ভৰাই লৈ গ'লেই হয় চিলিণ্ডাৰত অঁ তাকে মই লিষ্টখন বনাম অঁ ফোন তাৰপৰা লিষ্টখন বনাই ক'ম তোমাক সবেই ভাগ কৰি দিম কাৰণ এজনী মানুহে নিবলৈ হ'লেতো তোমাৰ দিগদাৰ হৈ যায় নহ্ অঁ কিমান টোপোলা পাতিবা এজনী মানুহে সবেই মিলি নিলে ভাল হয় আৰু অঁ অঁ সেই তাকেই ভাগ কৰি দিম অঁ সেইটোও বেয়া নহয় আকৌ নহ্ অঁ অঁ সেয়াই গ্ৰুপত দি দিলে মানে ভাল হ'ব সবেই তাতে মেছেজ কৰি জনাই দিব বোলে মই আমুকটোহে নিম বোলে এনেকৈ দিলে ভাল হ'ব অঁ এ এ অঁ নোৱাৰিবও পাৰে অঁ এতিয়া সবেই তেনেকৈ মিলাই ল'ব লাগিব মিলাই লৈ পিনি গ'লে ভাল হ'ব আৰু নহ্ আৰু ধৰা পিকনিক বুলি ক'লে অকণমান মানুহ সৰহ হ'লেই ভাল লাগে কিনো এজন দুজনী গৈ পিনি খাবাগৈ নহ্ অঁ এনেইনো খোৱা হয় অঁ এতিয়া বছৰেকত এবাৰ যোৱা হয় তেতিয়া আৰু ভালকৈ মানে গ'লে ভাল হয় আৰু মানুহ সৰহ হ'ব লাগে

এতিয়া ব সেইটোৱে অঁ বন্ধ দিন এটাতে ল'ব লাগিব অঁ এই এনেই তুমি যোৱাটো ফিক্স আছে চাগে অঁ অঁ বন্ধ দিনত হ'লে পাৰিবা নহ্ আৰু তোমালোকৰ ঘৰৰ আকৌ মাহঁতো যাব পাৰিব নহয় চাগে অঁ অঁ তাকে আলোচনাতো কৰিবা যদি যোৱাটো হয় ওচৰৰ মোৰ এই লগৰ দুগৰাৰাকীমান আছে আমাৰ বেটীৰ লগৰ হয় সেই তেওঁলোকক লগ লগ ধৰিম আৰু এনেও তেওঁলোকৰ লগত পাতি থকা হৈছে বাৰু পিকনিকৰ কথা অঁ অঁ ঠিক আছে দিয়া তেতিয়াহ'লে অঁ গ্ৰুপতে মই জনাম নহ্ অঁ অঁ ঠিক আছে বাৰু আৰু পইচা পাতিৰ কথাও সেই গ্ৰুপতে গোটেইখিনি জনাই দিম আৰু অঁ ঠিক আছে বাৰু দিয়া হ'ব অঁ